মই মানে ষ্ট'ভ এটা লৈছিলোঁ আপোনাৰ দুদিন ধৰি লওক তিনি দিনমানৰ আগত এটা ষ্ট'ভ লৈছিলোঁ কিন্তু মানে ষ্ট'ভটো আপোনাৰ চলাই মানে মই বৰ এটা বেছি ভাল পোৱা নাই মানে ইমান সুবিধাজনক নহয় তাৰমানে ষ্ট'ভটো কাৰণ ষ্ট'ভটো মানে আপোনাৰ জ্বলালে এবাৰতে নজ্বলে নহ'লে কেতিয়াবা দুবাৰ তিনিবাৰ লাগে কেতিয়াবা কিছুমান শব্দও কৰি থাকে গো গোৱাই থাকে ষ্ট'ভটোত আৰু কেতিয়াবা অফ কৰিলেও তাৰমানে কিছুমান কিবা এটা ধু মানে গোন্ধ এটা পাই থাকোঁ মানে গেছৰ গোন্ধ এটা লিক হোৱা টাইপে এনেকুৱা গোন্ধ এটা পাই থাকোঁ তাৰমানে ৰ্গতিকে সেইখিনি অকণমান দিগদাৰ হৈছে যিহেতু মানে আমি আচলতে মোৰ মানে আচলতে সময়ৰ দিনটোত বহুতেই কম থাকে ৰাতিপুৱা আপোনাৰ কলেজ যাব লাগে বা এনেকুৱা ডিউটি যাব লাগে তো তাৰ কাৰণেও টিফিন চিফিন ৰেডি কৰিবলৈ মানে কথাখিনি বহুত বেছি মানে সোনকাল হ'ব লাগে বস্তুখিনি সোনকালে মানে বনাই শেষ কৰিব পৰা হ'ব লাগে তাৰমানে ষ্ট'ভটোৰ কাৰণেই মোৰ বহুত লেট হৈ যায় দুই তিনিবাৰ তাৰমানে আপোনাৰ নজ্বলেই কেতিয়াবা গোন্ধাই থাকে বা ৰাতি শুলেও যেতিয়া গেছ অফ কৰি থ'লেও আপোনাৰ গোন্ধ এটা আহি থাকে তো কিন্তু সেইকাৰণে মানে অকণমান ভয়ো লাগে গেছ কিবা লিক হৈছে কিবা হৈছে গতিকে সেইখিনি অকণমান দিগদাৰ পাইছোঁ আৰু বাকী তিনি দিনমান হৈছিলে ষ্ট'ভটো ষ্ট'ভটো কিনা মোৰ কিন্তু মানে তেতিয়াৰ পৰা মই তেনেকৈ ব্যৱহাৰ কৰিব পৰাই নাই যিমানখিনি ভাবিছিলোঁ মানে প্ৰতিদিনাখনেই মানে এটা বেলেগ বেলেগ প্ৰব্লেম এদিন ধৰক নজ্বলে কেতিয়াবা জ্বলিলেও মানে আপোনাৰ বহুত বেছি জ্বলে কিবা বনালেও জ্বলি যায় বা কিবা হয় কেতিয়াবা একেবাৰেই নজ্বলে গতিকে মানে কিবা এটা বনাবলৈ হ'লেও মই সেইটোতে সময় দি থাকিলে মোৰ নিজৰো দিগদাৰ হয় কাৰণ নিজৰো বহুত কম সময় ন মোৰ কম সময় কম গতিকে মানে সেইখিনি অসুবিধা পাইছোঁ আৰু ষ্ট'ভটো লৈ গতিকে সেয়াই আৰু